হয় ভাৰতত বহুতো মানে ব্যৱসায় উদ্যোগপতি আৰু নেতা আছে যিসকলে আমি দেখি আহিছো যে প্ৰযুক্তি শিক্ষা মনোৰঞ্জন বাণিজ্য আৰু পৰিবহণ এই গোটেইকেইটা ক্ষেত্ৰতে ভাৰতক বিভিন্ন ধৰণে সলনি কৰিছে মানে ভাৰতক বিভিন্ন ধৰণে আগুৱাই নিবলৈ তেওঁলোকে চেষ্টা কৰিছে তেখেতে তেখেতসকলে যিসকল উদ্যোগপতিয়ে হওক বা নেতাই হওক বা ব্যৱসায়ীয়ে হওক তেওঁলোকে বিভিন্ন ধৰণে প্ৰযুক্তি শিক্ষা মনোৰঞ্জন বাণিজ্য এই সকলোখিনি মানে সুন্দৰকৈ আগবঢ়াই নিছে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে এটা নতুনত্ব আনিছে যে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ মানে যিখিনি সুবিধা দিব পাৰে আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলক সেইখিনি দিছে যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী আছে যিয়ে মানে উচ্চ শিক্ষা গ্ৰহণ কৰিবপৰা নাই বা কৰিবলৈ ইচ্ছা কৰিও তেওঁলোকে মানে থমকি ৰৈছে তেওঁলোকসকলৰ বাবেও বহুতো মানে সুবিধা হৈছে এতিয়া যিখিনি এই চৰকাৰখনে যিখিনি কাম কৰি আছে শিক্ষাৰ ক্ষেত্ৰত মই ভাবো আমাৰ যিখন চৰকাৰ তেওঁলোকে ঠিক কামেই কৰি আছে আৰু যিখিনি নিবনুৱা আছে সেই নিবনুৱা সমস্যা অলপ অলপকৈ হ'লেও দূৰ হোৱা যেন মই অনুভৱ কৰিছোঁ দেখিছোঁ আজিকালি যিহেতু এটা প্ৰতিযোগিতাৰ যুগ গতিকে এই প্ৰতিযোগিতাৰ যুগত আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাবলৈ মানে সফল হৈছে তেওঁলোকৰ এই মানে যি অৱদান সেইখিনি মই মানে ভাল পাইছোঁ আৰু বাণিজ্যৰ ক্ষেত্ৰটো আমাৰ বহু মানে সুবিধা হৈছে যে আমি যিকোনো এটা বস্তু কিনিবৰ কাৰণে আমি আঁতৰলৈ যাব নালাগে দূৰলৈ তেওঁলোকে আজিকালি ইমানেই বাণিজ্য মানে সুবিধা কৰি দিছে যে আমি যিটো বস্তু বিচাৰোঁ অতি সোনকালে আমি নিজৰ ঘৰতে মানে পাব পাৰোঁ বেপাৰ বাণিজ্য সেইকাৰণে এটা সুবিধা এটা হৈ পৰিছে আৰু লগতে পৰিবহণ এতিয়া আমি এঠাইৰপৰা আন এঠাইলৈ যাবলৈ আমাৰ বেছি সময়ৰ প্ৰয়োজন নহয় আজিকালি আজিকালি সকলো মানে আমি কম সময়ৰ ভিতৰতে আমাক সময়ৰো ৰাহি কৰিব পাৰোঁ গতিকে তেনেধৰণে আমি এঠাইৰপৰা আন এঠাইলৈ যাব পাৰিছোঁ মনোৰঞ্জনৰ ক্ষেত্ৰতো ঠিক তেনেদৰে মই ক'ম যে সকলোখিনি ঠিকেই হৈছে আৰু প্ৰযুক্তিৰ প্ৰযুক্তিৰ ক্ষেত্ৰটো বহুতো মানে ডেভেল'প হৈছে আমাৰ ভাৰতত তেওঁলোকে ডেভেল'প কৰাইছে গতিকে সেইখিনিৰ কাৰণে ভাল লাগিছে আৰু মই কাৰোবাক জনাৰ কথাটো হৈছে মই তেওঁলোকক তেনেকৈ ব্যক্তিগতভাৱে মই কাকো নাজানো মই তেওঁলোকৰ বিষয়ে আজিকালি যিহেতু নিউজ চেনেল এইবিলাক চ'ছিয়েল মিডিয়া এনেকুৱা ধৰণৰ প্লেটফ'ৰ্মৰ যোগেদি আজিকালি পুতুককৈ আমি দুই তিনি মিনিটৰ কথা নহয় সেইটো তাত চলি আছে আমি লাইভ দেখা পাই আছো বস্তুটো গতিকে সেইখিনি আমাৰ বহুত সুবিধা হৈছে যে আমি ঘৰতে বহি পেলাই সেইখিনি আমি লাইভ দেখা পাই আছো গতিকে এই তেনেদৰেই মই জানিছো তেওঁলোকক আৰু জানি পেলাই তেওঁলোকৰ সেই যিখিনি কৰিছে ভাৰতবৰ্ষৰ কাৰণে সেইখিনি খুবেই ভাল কৰিছে বুলি মই ভাবোঁ আৰু মোৰ জীৱনত পৰিৱৰ্তন মানে মই মইয়ো এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী ছাত্ৰী গতিকে মোৰ সুবিধা হৈছিলে মই যেতিয়া গ্ৰেজুৱেচন কৰিবলৈ আহিছিলোঁ আগতে গ্ৰেজুৱেচন কৰোতে যিহেতু পইচা বহুত বেছি দিবলগীয়া হৈছিল কিন্তু আজিকালি সিমানখিনি দিবলগীয়া নহয় গতিকে সেইটোৰ কাৰণে এটা সুবিধাৰ কথা বুলি মই ভাবোঁ যেনেকৈ বিচাৰিছে সকলোৱে পঢ়িব পাৰিছে ভাল এখন কলেজত পঢ়িব পাৰিছে গতিকে এইবিলাক ক্ষেত্ৰত মোৰ খুবেই ভাল কৰিছে বুলি মই ভাবোঁ আৰু কেতিয়াবা কিছুমান বস্তু বেয়াও কৰিছে তেওঁলোকে সেইখিনিটো যদি তেওঁলোকে গুৰুত্ব দিয়ে নিশ্চয় চাগৈ ভাল হ'ব বুলি মই ভাবোঁ ধন্যবাদ